মোৰ প্ৰশ্নটো হৈছে আপুনি ভাল গুণৰ সঁচ আৰু সুস্থ জীৱ জন্তুবোৰ কেনেকৈ চিনাক্ত কৰে সেইটো জানিবলৈ থকা কৌশলসমূহ কি কি আপুনি কাৰ পৰামৰ্শ লয় এই বিষয়ে মই ক'ব বিচাৰোঁ যে ভাল গুণৰ সঁচ থকা জীৱ জন্তুবোৰ আমি কেনেকৈ চিনাক্ত কৰিব পাৰোঁ আমি এটা কোনো এটা জীৱ জন্তু চালে যিটো চৰাই হওক বা হাঁহ কুকুৰা যিয়ে নহওক হাঁহ কুকুৰা বা জীৱ জন্তুৰ ভিতৰত গৰু ছাগলী সদায় সুস্থ মনে থাকে আৰু ভালদৰে ভালদৰে খোৱা বোৱা কৰে আৰু ফূৰ্তি মনে খেলি থাকে সিহঁতকে সুস্থ বুলি ক'ব পাৰি আৰু খোৱা বোৱা ভালদৰে কৰে

আৰু জুপুকা লাগি থাকিলে গম পোৱা যায় যে তাৰ নিশ্চয় কিবা এটা বেমাৰ বা বেয়া হৈছে ই সুস্থ নহয় সেইটো কাৰণে আমি জীৱ জন্তুবোৰ ভালকৈ অনাৰ পিছত ঘৰলে অনাৰ পিছত ধুনীয়াকৈ মানে চাফা কৰি থ'ব লাগে ভাল জেগাত ধুনীয়াকৈ থৈ ভালকৈ থ'ব লাগে আৰু

খোৱা বোৱা কৰিবলে দিব লাগে ভালকে আৰু যদি নাখায় ভালদৰে খোৱা বোৱা নকৰে তেতিয়া আমি পশু চিকিৎসকৰ ওচৰলৈ লৈ যাব লাগে ইহঁতৰ ওচৰত গৈ পৰামৰ্শ লৈ আমি ঔষধ খোৱাব লাগে

ভাল হয় আৰু ভালকৈ সি সুস্থকৈ সিহঁতক ৰাখিবলৈ হ'লে আমি সিহঁতক ভালকৈ থকাৰ ব্যৱস্থা কৰি দিব লাগিব যাতে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকে ঠাইডোখৰ লেতেৰা কৰি থ'ব নালাগিব চাফা কৰি থ'ব লাগিব সিহঁতক হাঁহ কুকুৰাক ভালকৈ ঠাণ্ডা দিনত মানে অলপ লাইটৰ ব্যৱস্থা কৰি দিব লাগিব যাতে সিহঁতি সুস্থ হৈ থাকে আৰু গৰু ছাগলী গঁৰাল ভালদৰে চাফা কৰি সদায় ৰাখিব লাগে চাফা কৰি ধুনীয়াকে সুস্থ কৰি ৰাখিবলৈ হ'লে আমি ধুনীয়াকে সিহঁতক প্ৰতিপালন কৰিব লাগে আৰু মোৰ ঘৰতো হাঁহ আছে কুকুৰা আছে লগতে সিহঁতকো তেনেকেই ৰাখিছোঁ সদায় ৰাতিপুৱা উঠি গঁৰালটো সদায় মই চাফা কৰোঁ আৰু ধুনীয়াকে সিহঁতক ৰাতিপুৱা উঠি দানা দিওঁ আৰু ভেকচিনৰো দিয়াৰ ব্যৱস্থা কৰিলোঁ আজি এসপ্তাহমানৰ আগতে হাঁহ কুকুৰাক ভেকচিনো দিলো আৰু গাহৰিও আছে গাহৰিও তেনেকে প্ৰতিপালন কৰি আছোঁ তিনটা গাহৰি আছে সিহঁতকো সদায় গঁৰালটো চাফা কৰোঁ দানা দিওঁ খোৱাই বনাই এতিয়া সিহঁতি বৰ্তমান সুস্থ হৈ আছে ভালেই হৈ আছে সদায় মই প্ৰতিপালন কৰোঁ সিহঁতক ভালদৰে চাফা কৰোঁ আৰু সিহঁতিও খোৱা বোৱা ভালদৰে কৰি আছে আৰু সিহঁতক খোৱা বোৱা মই গম পাওঁ যে সিহঁতি সুস্থ হৈ আছে জুপুকা লাগি নাথাকে ভালদৰে খাবলে দিলে ভালদৰে খোৱা বোৱাও কৰে সময়মতে দিওঁ দানা খাবৰ কাৰণে সেয়াই আৰু আৰু সিহঁতৰ বেমাৰ আজাৰ হ'লে মই পশু চিকিৎসকৰ ওচৰতে গৈ পশু চিকিৎসকৰ পৰামৰ্শ লৈ সিহঁতক ঔষধ খোৱাওঁ আৰু সিহঁতি ভালো হৈছে